কালি মই এটা কুৰ্তি কিনিছিলোঁ ফেঞ্চি বজাৰৰ পৰা কাপোৰটো খুবেই ভাল আৰু দামটোও কম কাপোৰটো গৰমত পিন্ধিবলৈ খুবেই উপযোগী কুৰ্তিটো পিন্ধি মই যথেষ্ট ভাল পাইছোঁ আৰু আৰামদায়ক